প্ৰথমে পাকঘৰলৈ সিঁহতক সকলোকে মাতি আনি বহিব দিলোঁ তাৰ পিছত পানী এগিলাচ খাবলৈ দিলোঁ খাবলৈ দিয়াৰ পাছত চবেই হাঁহি ধেমালিৰে চাহ বনাই চাহ খালোঁ চাহ খোৱাৰ পাছত চবেই সকলোৱে হাঁহি ধেমালি কোনে কি কৰি আছে নাই কৰা সেইখিনি সোধ পোছ কৰাৰ পাছত সকলোৱে লগ লাগি ভাত বনাই সকলোৱে আনন্দ মনে ভাত পানী খাই ইমান দিনৰ মূৰত লগ হোৱা কাৰণে কাৰ কি খবৰ সেইবোৰ সোধা হ'ল আৰু কি কৰি আছে সেইখিনি সুধিলোঁ এতিয়া সকলোৱে ভাল নে আৰু এতিয়া বৰ্তমান কিহৰ যো জা চলাই আছে সেইখিনি কথা পতা হ'ল